হেল্ল' হেল্ল' গগৈ ফাৰ্নিচাৰত লাগিছেনে বাৰু অঁ মই মানে বস্তু কেইটামান ল'ম বুলি ফোন কৰিছিলোঁ হেল্ল'

আলনা বিচনা দামবোৰ কিমান কিমান পৰিব বাৰু অঁ অঁ

এনেই দোকান কিমান টাইমত খোলা থাকে অঁ ঠিক আছে মই যাম বাৰু অঁ ঠিক আছে